অ বিদ্যালয়ত পুথিভঁৰাল আছিল পুথিভঁৰালত আলোচনী ৰাখিছিল যিগিলা মাহেকীয়া আলোচনী থাকে মুকুতা ৰংমন মৌচাক সঁফুৰা সেই আলোচনীমখা আছিল লগতে কিছুমান বাহিৰা জ্ঞানৰ পুথি সাধাৰণ জ্ঞান হওক তদুপৰি সাধুকথাৰ কিতাপ ককা দেউতা আৰু নাতি ল'ৰা আৰু বিভিন্ন গ্ৰীচৰ সাধু গ্ৰিমৰ সাধু বা বেলেগ বেলেগ দেশৰ সাধু তেনেকুৱা ধৰণৰ সাধুৰ কিতাপ আছিল উপন্যাস আছিল সেইবিলাক পঢ়িছিলোঁ ইয়াৰ উপৰিও কিছুমান ব্যক্তিৰ জীৱনী আছিলে বিজ্ঞান বিষয়ৰ কিছুমান গ্ৰন্থ আছিল তেনেকুৱা ধৰণৰ গ্ৰন্থ আছিলে পুথিভঁৰালত